গাঁৱৰ ছোৱালী হিচাপে মই ৰান্ধি খুব ভাল পাওঁ সৰুৰে পৰা দেখি আহিছোঁ মাক বিভিন্ন পদ্ধতিৰে ৰন্ধা বঢ়া কৰা ৰন্ধা বঢ়া বুলি ক'লে মই ব ইয়াত বহুতো পদ্ধতি আহে বইল কৰা পোৰা খৰিকাত দিয়া ভাজ ভজা আদি ইয়াৰ ভিতৰত বইল বুলি ক'লে মই দালি বইল কৰোঁ দালি বইল কৰিলে ইয়াত টেঙা দিওঁ আদি বিভিন্ন পদ্ধতিৰে দালি বইল কৰোঁ আৰু চাহ বইল কৰি বনোৱা হয় আৰু চাহত তাতে আদা দিওঁ কেতিয়াবা আৰু চাহ তেজপাত দিওঁ ডিম বইল কৰোঁ ডিম আলু বইল কৰোঁ আ আদি পিটিকা কৰোঁ আৰু মেগি বইল কৰি বনাওঁ আৰু মাছো কেতিয়াবা বইল কৰি বনাওঁ মাংস মাছ আদি বইল কৰি বনাওঁ কলডিল বইল কৰি পিটিকা কৰোঁ আৰু পোৰা বুলি ক'লে পুৰি বহুতো বস্তু পোৰা হয় আলুগুটি বেঙেনা আদি বইল কৰি পুৰি পিটিকা কৰোঁ আৰু মাছো পুৰোঁ মাংস পুৰি খা পুৰি খাওঁ ভাজি আৰু ভা ভজা বুলি ক'লে বহুতো বস্তু ভজা হয় আলু কবি বেঙেনা আদি বহুতো ভাজি খাওঁ আৰু ভাপত দিয়া ভাপত দিয়া বুলি ক'লে ডেক্সি পিঠাটো আৰু বৰা চাউল ভাপত দি পিঠা পিঠা খোৱা হয় এই আটাইকেইটা পদ্ধতিৰ ভিতৰত আটাইতকৈ টান বুলি ক'বলৈ কোনো নাই আটাইকেইটা সহজেই খালি ভাজিটো বনাওঁতে অলপ সময় লাগে উজু বুলি ক'ব সহজ বুলি ক'বলৈ বইলটোৱে বইলটোৱে সহজ কাৰণ তাত আমি বেছি সময়ৰ প্ৰয়োজন নহয় আৰু ইমান সময় লাগি থাকিবও নালাগে অকল মা মছলা দিব লাগে ভাজিত আৰু বইলত মা মছলা একো দিব নালাগে তাত অকল পানীখিনি উতলাই বস্তুটো দি থ'লেই হৈ যায়